অঁ হয় দাদা নমস্কাৰ হয় হয় হয়

হয় হয় হয় আচ্ছা আমি কেই কেইজনমান যাম বুলি ভাবিছে হয় হয় হয় আ আমি গোটেইখিনি মতা মানুহেই যাম আৰু হয় হয় কিহত যাম বুলি ভাবিছে হয় হয় অ উইংগাৰ নিলেই হৈ যাব আমি বাৰ বাৰজন যেতিয়া হয় হয় এনেই আপুনি গাড়ীৰ লগত কথা পাতিছিল নেকি হয় হয় হয় আমি তেতিয়াহ'লে কোন কোন যাওঁ এদিন গোটেইকেইজন আৰু কাৰবাক কোৱা হৈছে নেকি বাৰু হয় হয় অঁ আপুনি তেতিয়াহ'লে মোৰ তাত আহিব আমি দুইজনে লগ হৈ বাৰু আলোচনা কৰিম আৰু কাক ক'ব পাৰোঁ তেওঁলোকৰ নামকেইটা আমি নোট কৰি লওঁ লৈ আমি তেওঁলোকৰ ওচৰত যাই গোটেইখিনি বহি আলোচনা কৰোঁ নহয় জানো হয় অঁ লগতে আমি ধৰি লওঁ খানাৰো এটা ব্যৱস্থা কৰিব লাগিব হয় হয় নিৰামিষ খানা আপুনি গৈছে নেকি বাৰু তাত আগত হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় আমি অঁ

হয় হয় ঠিকে আছে বাৰু জেগাটো ভাল জেগাই ছিলেক্ট কৰিছে অ ময়ো গৈ পোৱা নাই বাৰু যাব পাৰিলে ভালেই লাগিব বাৰু হয় হয় হয় হয় ঠিক আছে দিয়ক আপুনি লগ কৰিব বাৰু হয় ঠিক আছে হয়